মই মেছোৰ পৰা অৰ্ডাৰ কৰিছিলোঁ বেডছীট এখন তাৰ পাছত বেডছীটখন মানে কি হ'ল একদম কম দামতে পালোঁ আৰু কম দামতে পাই লৈ ল'লোঁ তাৰ পিছত কেইবাৰে ধুইছোঁ ইউচ কৰিছোঁ কেইবাবাৰ ধোৱাৰ পাছত একদম একোৱেই ৰং চং যোৱা নাই মানে একদম বহুত ধুনীয়া কম দামতে পাইছোঁ আৰু বেডছীটখনো ইমান ভাল লাগিছে আৰু শুই মানে একদম একদম কটনৰ হয় একদম কোমল কাপোৰটো একদম কেইবাবাৰ ধোৱাৰ পাছতো কালাৰ একেই আছে ৰং চং যোৱা নাই মানে বহুত ভাল আৰু মানে বেডছীটখন